দাদা মই আপোনাৰ দোকানৰ পৰা যোৱাকালি এই কলমটো নিছিলোঁ কলমটো লিখাত ইমানে বেয়া চিয়াহীটো ভালকৈ নাহে আৰু ইমান খহতা কলমটো দি ভালকৈ লিখিবই নোৱাৰি কেনেকুৱা কলম ৰাখে আপুনি মই আপোনাক ক'লো যে ভাল এটা কলম দিয়ক আৰু আপুনি ভাল বুলি এইটো কলমে দিলে মোক ন এনেকুৱা কলমে কলমটোৱে মানুহে কেনেকৈ লিখিব ভাল কলম ৰাখিব আৰু ভাল বুলি ক'লে ভাল কলমটোহে দিব লাগে আপোনাৰ পাঁচ টকাৰ ঠাইত আপুনি দহ টকা লওক কলমটো আৰু ভাল কলম ৰাখিব এইবিলাক কলম নাৰাখিবচোন মোৰ গোটেই লিখাখিনি বেয়া হৈ গৈছে মোৰ কিবা প্ৰয়োজনীয় লিখিব আছিল পৰৱৰ্তী সময়ত এনেকুৱা বস্তু নাৰাখিব নহ'লে গ্ৰাহক গ্ৰাহক নাপাব দেই